অঁ অশেষ ধন্যবাদ দিছোঁ গেছটো নহ'লে বহুত প্ৰব্লেম হয় গেছ তেনেকে যেন দেৰি নকৰে কাৰো ক্ষেত্ৰত যেন দেৰি নকৰে কাৰণ গেছটো আমাক ল'ৰা ছোৱালী থকা ল'ৰা ছোৱালী থকা মানুহবিলাকৰ অলপ প্ৰব্লেম হয় সমস্যা হয় গতিকে সিহঁতেও যেন গেছটো দেৰি হ'লে অলপ অসুবিধা হয় বুলিও আমি অনুভৱ কৰোঁ সেয়ে নহওক গেছ এজেঞ্চীৰ মানুহবিলাক সকলোৰে ওপৰত মোৰ অগাধ বিশ্বাস ৰাখি তেওঁলোকৰ ওপৰত সকলোকে যেন সময়মতে ঠিকমতে যেন দিয়ে এই কামনা কৰিলোঁ